অঁ হয় পায় অঁ মানে মই কি শাক লাগে অঁ লাইশাকৰ দামটো একমুঠিত দহ টকা আৰু পালেং শাকৰ একমুঠি বিশ টকা নাই নাই সাৰ দিয়া নহয় এই ফ্ৰেছ হয় অঁ ঢেকিয়া দহ টকা অঁ ফ্ৰীটো দিয়া নহয় বাৰু তেনেকুৱাকৈ বাৰু ঠিক আছে আপোনাক দি দিম আৰু কিবা এটা অঁ হয় বাৰু আপুনি আহিবচোন কমাই দি দিম অলপ কিবা এটা অঁ ডেলিভাৰী ক মানে কৰোঁ কেতিয়াবা কৰিব লাগিলে অঁ ঠিক আছে বাৰু আপোনাক দিলোঁ আপোনাৰ এড্ৰেছটো দি দিব ডেলিভাৰী কৰি দিম অঁ অঁ অঁ হ'ব বাৰু দি দিম অঁ হ'ব হ'ব দি দিম দিয়ক অঁ হ'ব